হেল্ল' হয় হয় কোনে ক'লে ফ্লিপকাৰ্টৰ পৰা ক'লে ন' হয় হয় যোৱা দুদিন আগত মই মোৰ পাৰ্চেলটো ৰিচিভ কৰিছোঁ হয় হয় হয় পাৰ্চেলটো চেমচাং এফ টুৱেণ্টি থ্ৰী এফ ই ফাইভ জি মডেল আছিল হয় হয় হয় প্ৰ'ডাক্টটো বহুত ভাল হয় হয় মানে প্ৰ'ডাক্টটোৰ বিষয়ে আগতে শুনি আছিলো বা ইউটিউবত চাইছিলোঁ গুগ'লত চাইছিলোঁ ভাল ভাল বুলি দেখি আছিলো কিন্তু আজি ব্যৱহাৰ কৰি মই সঁচাকৈ গম পালোঁ যে প্ৰ'ডাক্টটো সঁচাকৈ ভাল হয় হয় হয় বহুত বহুত বেছি ভাল আৰু ফ্লিপকাৰ্টত তাৰ ভিতৰত মই ফ্লিপকাৰ্টক ধন্যবাদ দিব বিচাৰিম যে ফ্লিপকাৰ্টৰ কাৰণে মই ফোনটো নৰ্মেল দামতকৈ দুহেজাৰ টকা কমত পালোঁ হয় হয় হয় হয় মই অফাৰত লৈছোঁ হয় হয় অ ইয়াৰ প্ৰ'চেছৰটোও ভাল প্ৰচেছৰটো আপোনাৰ স্নেপ ড্ৰেগন ছিক্স ছিক্সটি টু আছে হয় ইয়াৰ ফ্ৰণ্ট ফ্ৰণ্ট ফ্ৰণ্ট কেমেৰাটোও বহুত ধুনীয়া ফটো আহে ফ্ৰণ্ট কেমেৰা ফ্ৰণ্ট কেমেৰা মে বি পঞ্চাছ মেগা পিক্সেল হয় ইয়াতো আৰু নেটৱৰ্ক টাইপছটোতো ক'বই নেলাগে ফাইভ জি ফোন যেতিয়া আৰু ব বহুত ভাল নেটটো আহে বহুত ভাল পায় মই আগৰ মোবাইলটোতকৈতো এতিয়া বহুত ইমপ্ৰ'ভ হৈছে মই ইয়াত নেটটো অ বেক কেমেৰাতো বহুত ধু ধুনীয়া ফটো ক্লিক হয় অ সেয়ে আজি মই ফেচবুক ইনষ্টাগ্ৰামত বহুতকেইখন ফটো আপলোড দিলোঁ হয় বহুত ধুনীয়া দেখাইছে হয় হয় ইছ্যু কিন্তু এতিয়ালৈ আমি একো ইছ্যু পোৱা নাই এতিয়ালৈ ভালে লাগি আছে চলাই চলাই ডিছপ্লেখনো ভাল বহুত চেমচাঙৰ ডিছপ্লেৰ কথাতো ক'বই নালাগে ফুল এইছ ডি ছিক্সটিন পইণ্ট ছেভেন ছিক্স মে বি আছিলে হয় হয় ফুল এইছ ডি ডিছপ্লে হয় আৰু মোৰ কালাৰটো বহুত ধুনীয়া লাগিছে হয় মোৰ এইটো এইটো এইট জি এইট জি বি এইট জি বি ভেৰিয়েণ্ট হয় হয় হয় ফ্লিপকাৰ্টক আকৌ এবাৰ ধন্যবাদ দিলোঁ বহুত ধুনীয়া প্ৰ'ডাক্ট দিছে দেই কি ক'ম মানে আৰু এইটো আৰু বহুত কম দামতে পাই গলোঁ এনেকুৱা মই বহুত আগৰ পৰা মোবাইলটো চাই আছিলো এনে ভাল ভাল বুলি শুনিও আছিলোঁ বন্ধুবৰ্গয়ো কৈ আছিল ভাল ভাল বুলি কিন্তু আজি মই নিজেই ব্যৱহাৰ কৰি আছোঁ যোৱা দুদিনৰ পৰা বহুত বেছি ভাল লাগিছে ব্যৱহাৰ কৰি হয় হয় হয় হয় হয় হয় আগলৈ আগলৈ হয় হয় হয় হয় হয় ইছ্যু পোৱা নাই আৰু ধুনীয়া ধুনীয়া ছাইডত ফিংগাৰপ্ৰিণ্টৰ ব্যৱস্থাটো ছাইডত আছে মই ছাইডত ফিংগাৰপ্ৰিণ্ট হ'লেতো ভালেই পাওঁ এ পিছলৈ আৰু দি থকাতো প্ৰব্লেম হয় ন' হয় হয় হয় ডাটা কেবুলডালো বহুত ধুনীয়া হয় লগত অহা আৰু পেকিঙটোতো ক'বই নালাগে ফ্লিপকাৰ্টৰ তৰফৰ পৰা ফ্লিপকাৰ্টৰ পেকিঙটো বহুত বেছি ভাল হয় হয় হয় হয় হয় মই যিখিনি পাইছোঁ আপোনাৰ লগত মই মানে এনে মিছাকৈ তাৰিফ কৰি দিয়া নাই যে মই এনে কৈ দিছোঁ মোক কিবা অফাৰত দিব কিবা দিব তেনেকুৱা নহয় বাৰু মই যিখিনি পাইছোঁ এতিয়ালৈ মই সেইখিনিহে আপোনাক কৈছোঁ হয় মই ভাল পাইছোঁ কাৰণে আপোনাক মই ভাল বুলি কৈছোঁ প্ৰডাক্টটো হয় হয় অসমৰ প্ৰতিগৰাকী নাগৰিকে লোৱাতো মই বিচাৰোঁ যে এই প্ৰডাক্টটো বহুত বেছি ভাল হয় হয় হয় হয় হয় ধন্যবাদ হয় হয় ধন্যবাদ ধন্যবাদ ছাৰ